আমাৰ অঞ্চলত সাধাৰণতে ধৰ্মীয় পৰম্পৰা বুলি ক'লে আমাৰ যি নামঘৰ আছে নামঘৰত আমাৰ সাধাৰণতে ভাদ মাহত আমাৰ নাম কীৰ্তন চৰ্চন কৰা হয় আৰু মাজে সময়ে সৰু সৰু কণ কণ শিশুবিলাকক নেগেৰা বাদুন সুৰ বাদুন আদি এইবিলাকো তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈ আছে তাৰপিছত অন্যান্য ধৰণে আমাৰ সাধাৰণতে আমি ধৰ্মীয় পৰম্পৰা বুলি ক'লে ৰীতিসমূহ আমাৰ কেনেধৰণৰ কি কথা সেইখিনি গৈ সনাতন ধৰ্মৰ যিখিনি নীতি নিয়ম শংকৰ মাধৱৰ সেইখিনিকে আমি অৱগত কৰি সেই ধৰ্মকে আমি মানি আহিছোঁ আৰু লগতে আমাৰ প্ৰাৰ্থনাও হয় তীৰ্থযাত্ৰও দুই তিনিবাৰ তীৰ্থযাত্ৰা আমাৰ এই অঞ্চলৰ বাসিন্দাসকলে গৈছে যেনে জগন্নাথ পুৰি উৰিষ্যাৰ হৰিদ্বাৰ তাৰপিছতে বৰপেটা নামঘৰ আঠ কেদিয়া নামঘৰ এনেধৰণে জেকীয়া খোৱা নামঘৰ এনে ঠাইবিলাকত প্ৰায় আমাৰ ইয়াৰ পৰা তীৰ্থযাত্ৰাত লোক আমাৰ এটা অভ্যাস প্ৰায় আছে বুলি ক'ব পৰা যায় আৰু এই অভ্যাসৰ ক্ষেত্ৰত পদ্ধতি বুলি ক'লে এতিয়া সাধাৰণতে আমাৰ যিখিনি অসমীয়া সাজপাৰ অসমীয়া সাজপাৰ পৰিধান কৰি সাধাৰণতে যাব লাগে জগন্নাথ মন্দিৰত সেই পৰম্পৰাটো তেনেধৰণে নাই তাত আমাৰ পুৰুষসকলে ধূতি পিন্ধি নগ'লেও পেণ্ট পিন্ধি গ'লেও তাত কোনো আপত্তি নাথাকে কিন্তু মহিলাসকলটো সাধাৰণতে মেখেলা চাদৰ পৰিধান কৰিয়ে যায় বাকী অন্য ঠাইবিলাকত যাবলৈ হ'লে সাধাৰণতে ধূতী পাঞ্জাৱী যি আমাৰ অসমীয়া সাজপাৰ সেইখিনি পৰিধান কৰি আমি যাব লাগে এইখিনি আমাৰ ধৰ্ম পৰম্পৰা